অসমীয়া ভাষাটোৰ এটা অনন্য ভাষা অসমীয়া ভাষাটোৰ কিছুমান বৈশিষ্ট্য হ'ল অসমীয়া ভাষাটো হ'ল পৃথিৱীৰ সৰ্ববৃহৎ ভাষা পৰিয়াল ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ পৰা অহা এই ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰে এটা ভাগ আৰ্য ভাষা এই আৰ্য ভাষাটোৰ সংস্কৃত পালি প্ৰাকৃতৰ পৰা আদি কৰি বিভিন্ন ভাষাৰ সংমিশ্ৰণত অসমীয়া ভাষাটো গঠি গঢ়ি উঠিছে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই ক্ৰমান্বয়ে মধ্য ভাৰতীয় আৰ্য ভাষা আৰু ইয়াৰ পাছতে নব্য ভাৰতীয় আৰ্য ভাষা আদিৰ স্তৰ অতিক্ৰম কৰি অসমীয়া ভাষাটোৱে বৰ্তমানৰ ৰূপ পাইছে বৰ্তমানৰ ৰূপ পাবলৈ যাওঁতে অসমীয়া ভাষাটোৱে পুৰণি দিনৰ সংস্কৃত পালি প্ৰাকৃত আদি ভাষাৰ পৰা বিভিন্ন ধৰণৰ বৈশিষ্ট্য গ্ৰহণ কৰি আহিছে বিশেষকৈ অসমীয়া ভাষাটোৱে বহুতো ধৰণৰ ভাষা যেনে লেটিন সংস্কৃত ব্ৰজাৱলী আৰৱী ফাৰ্চী ইংৰাজী লেটিন আদি বহুতো ভাষাৰ সংমিশ্ৰণত অসমীয়া ভাষাটো গঢ়ি উঠিছে ইয়াৰ বিশেষকৈ ইংৰাজী ভাষাত আমি অসমীয়া ভাষাটো প্ৰয়োগ কৰিব যাওঁতে ইংৰাজী ভাষাৰ বহুতো শব্দ যেনে টেবুল ইস্কুল কলেজ পেন আদি বহুতো শব্দ ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে আৰ্চি কাগজ কলম আদি ফৰাচী শব্দ যেনে ফৰাচী শব্দ যেনে কাগজ কলম বহী আদি তাৰোপৰি সংস্কৃত শব্দও বহুতো প্ৰয়োগ হোৱা দেখা যায় অসমীয়া ভাষাটোৰ ব্যাকৰণ ৰচনা বহুত পুৰণি বিশেষ পুৰণি পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণৰ পৰা ব্যাকৰণৰ আলম লৈ ভাষাবিদ হেমচন্দ্ৰ গোস্বামীয়ে তেওঁৰ প্ৰথমখন অসমীয়া ব্যাকৰণ হেমকোষ ৰচনা কৰে সেই হেমকোষ ব্যাকৰণখনৰ আলম লৈ সুমন্ত চলিহাই আধুনিক অসমীয়া ব্যাকৰণ ৰচনা কৰে তাৰোপৰি সুমন্ত চলিহাৰ আধুনিক অসমীয়া ব্যাকৰণ আধুনিক অসমীয়া ব্যাকৰণ এনেকৈয়ে বহুত কেইখন ব্যাকৰণে আমাৰ অসমীয়া ভাষাটোৰ বৈশিষ্ট্য ৰক্ষা কৰি আহিছে বিশেষকৈ এই ব্যাকৰণ কেইখনৰ আলম লৈ অসমীয়া ভাষাটো এটা সু শৃংখল ভাষা হিচাপে গঢ়ি উঠিছে অসমীয়া ভাষাটোৰ উচ্চাৰণৰ ক্ষেত্ৰত বহুতো ভুল পৰিলক্ষিত হয় বিশেষকৈ যুৱ উশৃংখলতা তথা যুৱ আজিৰ যুৱ সমাজে পুৰণি অসমীয়া ভাষাটোৰ কিছুমান বৈশিষ্ট্য অৰ্থাৎ কাৰক বিভক্তি এইবোৰ নকৈ কিছুমান ভুল শব্দ ব্যৱহাৰ কৰি অসমীয়া ভাষাটো প্ৰয়োগ কৰি আহিছে যেনেদৰে আমি গৰুটো গৰু গউ বুলি কওঁ কওঁ আমি কথিত ভাষা আৰু লিখিত ভাষাৰ মাজত বহুতো পাৰ্থক্য আহি পৰিছে আমি ৰৈ থাক মোলৈ ৰৈ থাক সেই শব্দটো নকৈ আমি মোলৈ ৰখি থাক বুলি কওঁ ঠিক তেনেকৈ তেনেদৰে ভাত বনাইছোঁ শব্দটোৰ প্ৰকৃত শুদ্ধ অসমীয়া হ'ল ভাত ৰান্ধিছোঁ পিঠা ভাজিছোঁ শব্দটোৰ ভুল বৰ্তমান পৰিলক্ষিত হয় পিঠা বনাইছোঁ কিন্তু এইটো আচল অসমীয়া ভাষা নহয় অসমীয়া ভাষাত ঠিক তেনেদৰে গাখীৰ উতলাইছোঁ সেইটো শুদ্ধ অসমীয়া নহয় তাৰ শুদ্ধ ৰূপটো হৈছে গাখীৰ পগাইছোঁ গতিকে অসমীয়া ভাষাটো ব্যাকৰণ আৰু উচ্চাৰণৰ ক্ষেত্ৰত পুৰণি অসমীয়া ভাষাতকৈ বৰ্তমান কথিত ভাষাত বহুতো পাৰ্থক্য আহি পৰিছে এনেদৰে অসমীয়া ভাষাটোৱে স্ৱকী বৰ্তমান সমাজত স্বকীয় বৈশিষ্ট্য হেৰুৱাইছে বুলি আমি কব পাৰোঁ